খাদ্য বনাই মই ভালেই পাওঁ যেতিয়া সময় সুবিধা মিলে পঢ়াৰ উপৰিও খাদ্য বনোৱাটো মোৰ এটা অন্যতম চখ বেছি খাদ্য মই বেছি মানুহৰ বাবে বা অধিক মানুহৰ বাবে মই খাদ্য ইমান কেতিয়াও ইমান প্ৰস্তুত কৰি পোৱা নাই তথাপিও ঘৰত আমাৰ যিহেতু পাঁচজনীয়া পৰিয়াল সেয়ে ঘৰত থাকিলে বেছিভাগ সময়ত ময়েই বনাওঁ আৰু সেইখিনি সময়ত কেতিয়াবা মাছ মাংস কণীৰ ইউ ইউটিউব বা ভিডিঅ' বিলাকত চাই চাই বিভিন্ন ধৰণৰ আইটেম বনাই মই ভাল পাওঁ আৰু তাৰ উপৰিও এইবিলাক বিভিন্ন মিঠাই পেৰা তাৰপিছত ৰসগোল্লা আৰু এনেকুৱা বহুত ধৰণৰ খাদ্য আৰু ইউটিউবত চাই চাই মই বনাওঁ আৰু এদিন কি হৈছিলে আৰু যেতিয়া মই প্ৰথম মাংস বনাবলৈ শিকিছিলোঁ তেতিয়া বস্তুবিলাক ঠিক কোন সময়ত কি দিব লাগে সেইটো মোৰ ভালকৈ আইডিয়া নাছিল মাংস বনাওঁতে আলু আলুটো মানে মই দিব পাহৰি গৈছিলোঁ তাৰপিছত শেষ সময়ত আলু দিলোঁ আৰু দিওঁতে আলুটো নিসিজেহে নিসিজে নিসিজেহে তাৰপিছত আৰু কি কৰিম ভাবি ভাবি উপাই নাপাই সেই আধাসিজা আলুখিনি উৰালত এই নহৰু মছলা খুন্দাৰ উৰালত থেতেলাই থেতেলাই আধা সিজা হোৱাতে ঢালি দিছিলোঁ আৰু এদিন তেনেকৈও মাহঁতে খাবলগীয়া হৈছিল তাৰপিছত আগতে আৰু মাছ ভাজিলে মাছ ভজা কামটো মই ভালদৰে জনা নাছিলোঁ কেতিয়াবা তেল চেল একেবাৰে গাত পৰি আহে এনেকৈ এদিন মাছ ভাজি থাকোঁতে আৰু হঠাতে বেছি মাছ ভাজিবলগীয়া হৈছিল তো হঠাতে মানে মাছৰ তেল আহি মোৰ হাতত পৰিছিলহি সেইটো মোৰ জীৱনত আটাইতকৈ ডাঙৰ ভয়ানক অভিজ্ঞতা আৰু এনেদৰে ভাত বনাওঁতে আহিকেনে হেৰি হোৱাটো আৰু আঘাত পোৱাটো তাৰপিছত আৰু মা আৰু ঘৰলৈ মানুহ আহি থাকিলে চাহ বা অইন কিবা ভাল লগা বস্তু বনোৱাটো মোৰ এনেও অন্যতম এটা চখ আৰু কেতিয়াবা সেই খাদ্যবোৰৰ ভিতৰত ৰৈ যোৱা বাহি ৰুটি ৰৈ যোৱা বাহি ৰুটি মিক্সিত গুড়া কৰি লৈ সেই গুড়া হেৰি কৰি কেনে মানে গুলি লৈ কেনে মালপোৱা বনোৱা তাৰপিছত ৰুটিবিলাক সৰু সৰুকৈ কুটি লৈ কিনে তাতে বিলাহী পিয়াঁজ এইবিলাক দি কেনে হেৰি কৰা ধুনীয়াকৈ এটা বেলেগ প্ৰকাৰৰ ৰেচিপি বনাই গৰম গৰম চাহৰ লগত সকলোকে পৰিৱেশন কৰোৱা তাৰপিছত কেতিয়াবা কেতিয়াবা ৰসগোল্লাও বিভিন্ন প্ৰকাৰত বনাবলৈ চেষ্টা কৰোঁ সৰু সৰু মালপোৱা বনোৱা আটাৰ নিচিনাকৈ মালপোৱাৰ নিচিনাকৈয়ে মানে কেতিয়াবা চিম্পুল আকাৰত হেৰি বনাই লাডু বনাই চেনিত ডুবাই কিনে কেতিয়াবা তেনেকৈও খোৱা আমাৰ ৰেকৰ্ড আছে আৰু এনেকুৱা ধৰণে মই খাদ্য বনাই ভাল পাওঁ আৰু আৰু সোনকালে হ'বলৈ মই বেছিভাগ ক্ষেত্ৰত ঢাকনি দি কেনেই ব্যৱহাৰ কৰোঁ আৰু কেতিয়াবা

কেতিয়াবা বেছি সোনকালে হ'বৰ বাবে খাদ্যবিলাক ভজা পোৰা কৰাতকৈ বইল আঞ্জা বনাবলৈ চেষ্টা কৰোঁ বিশেষকৈ বইল দালি মই বইল দালি খাই খুব ভাল পাওঁ তেল মছলা দিয়াতকৈ বইল দালি কৰি কেনে সোনকালে বনাব চেষ্টা কৰোঁ তাৰপিছত মাংস বা মাছো কেতিয়াবা এনেকৈ বইল কৰিয়ে খাই ভাল পাওঁ বইল কৰিবৰ কাৰণে বিশেষ একো দৰকাৰ নাই পানীত মাছ বা মাংসখিনি ঢালি দিলেই হ'ল তাৰপিছত তাতেই আদা নহৰুৰ পেষ্টটো ঢালি দিলে ঢাকনিখন মাৰি উতল আহিব দিয়াৰ পিছতে নিমখ চিমখ দিয়াৰ পিছত সেইখন হৈয়ে যায় আৰু এনেকৈ সোনকালে বনাবলৈ চেষ্টা কৰোঁ আৰু